মই আগতে চানচিল্ক চেম্পু মানে ব্যৱহাৰ কৰিছিলোঁ কিন্তু এই চেম্পুটো মানে ইউজ কৰাৰ পৰা মোৰ চুলিখিনি মানে বহুত বেছি মানে ডেমেজ হৈছে বা ড্ৰেনড্ৰফ তেনেকুৱা টাইপৰ মই মানে অসুবিধা পাইছোঁ কিছুমান গতিকে সেই চেম্পুটো মই মানে মানে ভাল পোৱা নাই